শিশুসকলে ছবি অঁকা অথবা পেইণ্টিঙৰ দ্বাৰাই কলা আৰম্ভ কৰা উপযুক্ত বয়স বুলি মই ভাবোঁ বাৰ বছৰ পাছত কাৰণ বাৰ বছৰ আগত সিহঁতৰ মনৰ যিবোৰ আমাৰ দুখ হওক কিবা বুজি পোৱা ক্ষমতা হওক সেইসমূহ বহুত কমি থাকে গতিকে পেইণ্টিং হওক বা কলাসমূহ আঁকিবলৈ কাৰণে মনৰ পৰা কিছুমান বুজি পাব লাগিব কিছুমান কথা কাৰণ এইটো এটা সম্পূৰ্ণ অনুভৱ হয় নিজে অনুভৱ কৰি কৰি মানে কামটো কৰিব লাগিব গতিকে সেই অনুভৱটো মই ভাবোঁ বাৰ বছৰ পাছৰ পৰাহে ম শিশুৰ আহে গতিকে মই ভাবো বাৰ বছৰ পাছত উপযুক্ত বয়স